বিয়া সকাম আদি এই অনুষ্ঠানবিলাকত আমাক বহুত পানী লাগে এই পানীবিলাক আমি বিভিন্ন ঠাইৰ পৰা আনিবলগীয়া হয় আগৰ মানুহেতো নদী বিল জান জুৰিৰ পৰা পানী আনিছিলে এতিয়া আমি কিন্তু তেনে পানী আচলতে খাবলে অসুবিধা পোৱা হ'লো আজিকালি মিনাৰেল ৱাটাৰ আছে চাপ্লাই পানী আৰু বিভিন্ন ঘৰতে ধৰক ব্যৱহাৰ কৰিবৰ কাৰণে আমি টেংকী পাতি আদিও এই পানীবিলাক আমি সংৰক্ষণ কৰি লওঁ আৰু পানী যিহেতু আমাক কিবা এটা অনুষ্ঠান পাতিলে আমাক পানী নহ'লেই নহয় পানী যথেষ্ট পৰিমাণে লগাৰ কাৰণে আমি সময়ত সেই পানীখিনি বিভিন্ন কষ্ট কৰি হ'লেও ঘৰতে ব্যৱহাৰ কৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আনোঁ যেনে মই আমাৰ ঘৰতে এটি এদিন সকাম পাতিছিলোঁ সেই সকামৰ কাৰণে আমাক যেতিয়া পানী দৰকাৰ হৈছিলে আমি টেণ্ট হাউচৰ পৰা টেংকী আনি সেই টেংকীত আমি আমি ফিল্টাৰত পানী ফিল্টাৰ কৰি ঘৰতে টেংকীত ফুল কৰিবলগীয়া হৈছিলে আৰু সেই টেংকী ফুল কৰি পেলাই আমি সেই সকামত ব্যৱহাৰ কৰিবৰ কাৰণে পানীখিনি যেতিয়া আমি ধৰিছিলোঁ তেতিয়া আমাৰ বহুত কষ্ট হৈছিলে গতিকে আমি কেতিয়াবা বহুত কষ্ট কৰিও পানী গোটাবলগীয়া হয় এতিয়া আমাৰ ওচৰতে আকৌ এঘৰত বিয়া পাতিছিলে বিয়া পাতিলেতো মানুহক পানী আৰু বেছি লাগে কাৰণ তেতিয়া বিভিন্ন ঠাইৰ পৰা মিতিৰ কুটুম বন্ধু বান্ধৱী আহে গতিকে সেই সময়ত গা পা ধুবলৈও বহুত পানী লাগে গতিকে সেই পানী তেতিয়া তেওঁলোকে মানে ইমান কষ্ট কৰি গোটাবলগীয়া হৈছিলে তাৰ লগতে তেওঁলোকৰ সেই সময়তে বতৰো খুব বেয়া আছিলে কিন্তু বৰষুণৰ পানীটো আমাৰ মানুহে আজিকালি ব্যৱহাৰ নকৰে নাখায় তেনেকৈ গতিকে চাপ্লাই বা তেনেকুৱা পানী আনিবলগীয়া হৈছিলে তেওঁলোকে টেণ্ট হাউচৰ পৰা কেইবাটাও টেংকী আনি পেলাই আনিছিলে কিন্তু বৰষুণৰ বতৰত তেওঁলোকে গাড়ীও তেওঁলোকৰ এক্সিডেণ্ট হোৱা নিচিনা হৈছিলে খালত পৰিছিলে আকৌ মানুহবিলাকে সহায় কৰি পেলাই সেই গাড়ীখন তেওঁলোকৰ ঘৰলৈ আনি দিছিলে তাৰপৰা তেওঁলোকে পানী ছাপ্লাই পৰা নিছিলে সেই পানী ভৰাবলৈও তেওঁলোকৰ বহুত কষ্ট হৈছিলে এনেদৰে তেওঁ যেতিয়া আমাৰ গাঁৱত বা নগৰত কিবা কিবি অনুষ্ঠান পতা হয় তেতিয়া সেই অনুষ্ঠানবিলাকত পানীৰ কাৰণে আমাৰ বহুত সমস্যা হয় হা গতিকে আমি সেই পানীখিনি সহজভাৱে ঘৰতে টিউবৱেল বা ফিল্টাৰ বহুৱাই তেনেকৈও আমি অৱশ্যে কেতিয়াবা কেতিয়াবা পানী আমি পাওঁ কিন্তু তথাপিও আমি যিটো চৰকাৰে বা আমাক যেনেকৈ দিব লাগিছিলে তেনেকৈ কিন্তু আমি দিয়া পানী এতিয়ালৈকে পোৱা নাই আৰু আমাৰ গাঁৱৰ মানুহবিলাকে কুঁৱা আছে সেই কুঁৱাৰ পৰাও পানী তেওঁলোকে খায় হা কিছুমানৰ পুখুৰী আছে সেই পুখুৰীৰ পানীও কিছুমান গাঁৱৰ মানুহে ব্যৱহাৰ কৰে গতিকে আমাৰ গাঁও বিলাকত এনেকুৱা মানে পানী আমি এনেদৰেই ব্যৱহাৰ কৰোঁ আৰু সময়ত যেতিয়া আমাৰ পানী যেতিয়া কিবা কিবি অনুষ্ঠান পাতে তেতিয়া আমাক যেতিয়া দৰকাৰ হয় তেতিয়া কিন্তু আমি এই পানীখিনি বহুত কষ্ট কৰি পেলাই গোটাবলগীয়া হয়